অঁ হেল্ল' কি খবৰ অঁ অঁ ভালে ভালে গৰম বন্ধৰ দিন কেইটা কেনেকুৱা গৈছে তোমাৰ মোৰো এই গৰমত ক'তো ওলাই যাব ইচ্ছা নেযায় এইফালে মোৰ বাবুটোও তাক ফুৰাব নিলে তাৰ মনটো ভাল লাগে এতিয়া ভাবি আছোঁ চিত্ৰলেখা উদ্যানতে অলপ যাওঁ নেকি যাবা নেকি তোমালোক

অঁ অঁ

অঁ ঠিক আছে দিয়া নহ'লে আমি কালি মানে ওলাওঁ নেকি ন কাইলে এওঁ অফিচ চুটি ল'বলে দিওঁ এই আজিয়ে পাৰিলোঁ হয় আজিটো দেওবাৰ কিন্তু কাম চাম থাকিলে যে সেইকাৰণে যাবলে সময়ে নহ'লে সেইকাৰণে বোলো ভাবিছোঁ কালিয়ে ওলাবা নে কি

আবেলি মানতে যাওঁ নেকি ন ওলাই ৰাতি পুৱা বেলাতো বহুত ৰ'দ দি থাকে বাচ্ছাটো মোৰ এই ৰ'দততো বিৰাট এইটো গৰমটো অলপো সহ্য কৰিব নোৱাৰে তাক ফেন লাগিবই লাগিব ত' আবেলি মান হলেও চাৰিটা পাঁচটা মানতে যাম নেকি ন

অঁ অঁ অঁ আৰু আঁহোতে এটা কাম কৰিম দিয়া এই লেক হাউচ এখন খুলিছে নতুনকে ডনবস্ক' স্কুলখনৰ ওচৰত তাতে ডিনাৰটোকে খাই আহিম গোটেই কেইটাই মিলি ন' ভাল লাগিব অঁ আৰু এই বাবু আইচ ক্ৰীম খাম আইচ ক্ৰীম খাম কৰি আছে সিওঁ খাব ইচ্ছা কৰি আছে যোৱা কালিও কৈ আছে মাঁ আইচ ক্ৰীম খাম বুলি মই তাকে ভাৱিছোঁ কালি গোটেই খিনি আইচ ক্ৰীম খাম দিয়া নহ'লে ইয়াতেটো আইচ ক্ৰীম পাৰ্লাৰটো ভাল নাইয়ে আইচ ক্ৰীম নাপায়ে ভাল কাষত তাতে তোমাৰ তাতে ভাল দোকান কেইখন মান আছে পাৰ্কৰ ওচৰত ভাল ত' তাতে খাম ন

অঁ সিহঁতক আইচ ক্ৰীমে খোৱা ভাল হ'ব আহি কেনে কিবা এটা বনাই দিম আৰু ঘৰত নতুবা সেই বাহিৰৰ বস্তু তেল চেল বেছি থাকে নহয় খোৱাবও নোৱাৰিম পোৱালি কেইটাক অঁ পোৰা ব'টিং কৰিম দিয়া ব'টিংটো এতিয়াতো ভাল লাগিব এতিয়া বটিং কৰিলে বৰষুণ নহ'লে হ'ল খালি ঝুলা কেইখন ডাঙৰ ডাঙৰ কাৰণে বহাইছে নে নাই বা যোৱাবাৰ যাওঁতে সৰু সৰু ঝুলনা কেইখনে দেখিলোঁ বাচ্ছা কেইটাৰ কাৰণে এতিয়া মোৰো ঝুলিবলে মন গৈছে কাইলে পালেই হ'ল খালি ঝুলনা এখন ডাঙৰ চাই

তাতে আকৌ এইখন বাম্পাৰ কাৰ এখন আছে নেকি এতিয়াওঁ বাম্পাৰ কাৰ এখন যে বাম্পাৰ কাৰ এখন আছে নহয় বাচ্ছা কেইটা যে অঁ গাড়ী চলোৱাকে বহিব পাৰি আছে নহয় সেইখন চলে চলাই নে এতিয়া চলাই কিমান মান পইচা বা ল'ব এশ টকা মান হৈ যাব ন এটা বাচ্ছাৰ তাতে এশ বিশ টকা মান অঁ তাতে আকৌ চিত্ৰলেখা উদ্যানৰ ভিতৰত খোৱা বস্তু বিলাকৰ দামো বেছি নহয়

কাইলে আবেলিলৈ লগ পাম ন ওলাবা ওলাবা দিয়া গোটেই কেইটা ময়ো ওলাম বৰ ধুনীয়াকে দিয়া ৰাখা দিয়া